শোণিতপুৰ জিলাখনত স্বাস্থ্যসেৱা সামাজিক সমৰ্থন আৰু মৰ্য্যাদাৰ ক্ষেত্ৰত বৃদ্ধলোক সকলে সন্মুখীন হোৱা মুখ্য প্ৰত্যাহ্বানবোৰ হ'ল যেনেদৰে ধৰি লোৱা হওক নিজৰ ঘৰতে নিৰ্যাতিত হোৱা বা বৃদ্ধাশ্ৰমৰ আলহী হোৱা আদি কিছুমান তেখেতসকলে সন্মুখীন হোৱা কিছুমান সমস্যা আৰু তেওঁলোকে পোৱা সুযোগবোৰ কিছুমান হ'ল চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি যেনে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি আদি কিছুমান চৰকাৰৰ আঁচনি যিসকলে তেওঁলোকে সুযোগ পাইছে